এই আছোঁ ঘৰতে এইবাৰ ৰাস চাবগে লাগিব কমলাবাৰী চমলাবাৰী ফালে যাব লাগিব দিনতে এপাক এতিয়া নাযাওঁ পৰিয়াল যাম আপুনি ক'ত যাব অঁ অঁ ঠিকে আছে অ অ ঠিকে আছে মাজুলী মানুহ মাজুলীতে ৰাস চাবই লাগিব অঁ ঠিক আছে যাব লাগিব অঁ হয় দেখুৱাই সেইটো কমলাবাৰীতহে উত্তৰ কমলাবাৰীতহে বেঙেনাআটীত নহয় অঁ অঁ

চাই চিটি কৰিব লাগিব আৰু যি পাওঁ য'ত যি পাওঁ আনিব লাগিব আনিব লাগিব অ আনিব লাগিব সেয়াই অ ৰাসটো বৰ বেয়া ছিজনটোত আহিছে নহয় এইবাৰ

হেল্ল' কঙালী কঙালীমাহ সেইটোকে কৰিব লাগিব উপায় নাই নহয় কিমান কমকে ঠাণ্ডাত কমলা খাবও নালাগে অঁ বুনিয়া খুৰমা সেয়া খাই থাকিব আলহী আলহী আহিব ৰাসত আলহীটো প্ৰত্যেকবাৰে থাকেই ৰাসত আপোনালোকৰ নিশ্চয় আহিব চাগে নহয় আলহী অঁ মাজুলীত ৰাস বুলিলে আলহী আৰু ভালো লাগে

মাজুলীত মেইন ৰাসটোৱেই অঁ ঠিক আছে যাব লাগিব অঁ অঁ অ হাত নেৰোঁ হাত নেৰোঁ অঁ হাত নেৰোঁ অঁ কওক সেইটোহে ডাঙৰ কথা সেইটোৱে ডাঙৰ কথা অ অ অঁ আপোনাৰ পৰিয়াল যাবনে আপুনি অকলে যাব ৰাস চাবলে আজিকালি অকলে যাব নোৱাৰি পৰিয়াল নিবই লাগিব আজিকালি লগত

অ অ ঠিকেই আছে তেনেকে লৈ ফুৰাই ঠিকেই আছে বাকী আৰু ক'ত ক'ত চাবগে অ অ গড়মূৰতো ভালেই লাগে ৰাসটো অঁ হয় টিকেট কটা গড়মূৰত অ অ অঁ অঁ ওলাব যাব লাগে চাবলে ময়ো ভাবি আছোঁ সেইফালে সেইফালেকে ময়ো এবাৰ যাম বুলি ভাবি আছোঁ গড়মূৰত চৰমূড় কমলাবাৰী অ চব উঠাই নিব লাগিব দোকান বজাৰ অ হয় অঁ ঠিক আছে হ'ব